গ্ৰাম্য অঞ্চলত কৃষক সকলে সন্মুখীন হোৱা সমস্যা সমূহ হৈছে আৰ্থিক সহযোগ চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি সমূহ প্ৰস্তুত কৰিছে যদিও কৃষক সকলে সেই আঁচনি সমূহ লাভ কৰা নাই কিয়নো গ্ৰাম্যঞ্চ গ্ৰাম্য অঞ্চলত এই আঁচনি সমূহে ঢুকি নাপায়হি বতৰৰ পৰিৱৰ্তন বতৰটো কেতিয়াবা হঠাৎ খৰাং হৈ উঠে আৰু কেতিয়াবা ধাৰাসাৰ বৰষুণৰ সৃষ্টি কৰে সেইবাবে খেতি কৰিবলৈ কৃষকসকলে সুবিধা নাপায় বা বীজসমূহ বেয়া হৈ উঠে কাৰিকৰী সহায় চৰকাৰে কৃষক সকলক উন্নত জাতৰ ট্ৰেক্টৰ বীজ সাৰ আদি প্ৰদান কৰিছে যদিও এই কৃষকসকল গ্ৰাম্য অঞ্চলৰ হোৱাৰ বাবে তেওঁলোকৰ উপযুক্ত প্ৰশিক্ষণ নথকাৰ বাবে তেওঁলোকে এই সমূহ খেতিত প্ৰয়োগ কৰিব পৰা নাই সেইবাবে তেওঁলোকে পুৰণিকলীয়া পদ্ধতিৰেই পুৰণিকলীয়া পদ্ধতিৰেই হাল বায় কোৰ মাৰি খেতি কৰে আৰু এই খেতিটোত উৎপন্ন হোৱা শস্যসমূহ বিক্ৰী কৰিবৰ বাবে ভাল ধৰণৰ বজাৰ নাই লগতে তেওঁলোকে যিমান কষ্ট কৰি উপাৰ্জন কৰিলেও ভাল ধৰণৰ দাম নাপায়